অঁ মই এই গাঁৱৰ গঞাক এই এটি এই ভাল পথলৈ যাবলৈ উন্নতিৰ পথলৈ যাবলৈ গাঁৱৰ গঞাক তাৰমানে মই এটি উৎসাহ দিছোঁ সিহঁতৰ লগত মই যোগ দিওঁ যোগদান দিম সিহঁতক মাজে সময়ে মই সহায়ো কৰোঁ সিহঁতে যি বিচাৰে মই যি পাৰোঁ আৰু এক পইছা দি মই সিহঁতক সহায় কৰোঁ আৰু সিহঁতৰ গাঁওখন যাতে ভৱিষ্যতলৈ উন্নতিৰ পথলৈ যাওক বুলি মই উৎসাহ দি সহায় কৰোঁ কেতিয়া যি পাৰোঁ আৰু মই সেইখিনিকে দিওঁ আৰু মই সিহঁতক সদায় সিহঁতক মই উৎসাহ দিয়াতে থাকোঁ মই সিহঁতে মোক এই সহায় বিচাৰিলেও মই য যথাক্ৰমে যিটো পাৰোঁ সেইখিনি দি আৰু মই সহায় কৰোঁ সিহঁতেও মোকো ভাল পায় ময়ো ভাল পাওঁ মাজে সময়ে ময়ো সিহঁতৰ পৰা সহায় খোজোঁ ময়ো সহায় কৰোঁ তেনেকৈ মই গাঁৱৰ গঞাক তাৰমানে এই আৰু ভৱিষ্যত জীৱনত যিখিনি ল'ৰা ছোৱালীয়ে আগবাঢ়িব বিচাৰিছে সেইখিনি ল'ৰা ছোৱালীয়ে যেন ভৱিষ্যতলৈ আগবাঢ়ি যাওক বুলি উৎসাহ দিওঁ গাঁওখনত উন্নতি পথ হ'ব লাগে যেন ভৱিষ্যতলৈ গাঁওখনত এই উন্নতি পথত যোৱা শিক্ষা কৰি ল'ৰা ছোৱালীয়ে উজ্জ্বল পোহৰ কৰি গাঁওখন গঢ়ি তোলে ঘৰখনো গঢ়ি তোলে সেইটোৱেও ব্যৱসায় পাতি কৰি বা নহয় যিকোনো উন্নতি কৰি গাঁওখন উজ্জ্বল কৰি গঢ়ি তোলাটোৱে এই ভৱিষ্যতলৈ আশা কৰোঁ আমি এইটো কাৰণে ভৱিষ্যত জীৱনৰ কাৰণে আমি ব্যৱসায় কৰিবা তোমালোকে এনেকৈ যিকোনো ক্ষেত্ৰত আগবাঢ়ি যোৱা আৰু কিন্তু শিক্ষাগত প্ৰতিও আগবাঢ়ি যোৱা সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিক্ষা দিওঁ আৰু তোমালোকে যেন গাঁওখনত এই নিন্দাত নেপেলাই যেন প্ৰশংসালৈ যাব লাগে গাঁওখন গাঁৱৰ গঞাই যেন সকলোফালে এই ৰাস্তাই পদূলিয়ে এই এইবিলাক পথ ভাল কৰি ল'ৰা ছোৱালীবিলাককো কওঁ গাঁওখন ভাল কৰি ৰাখা তোমালোকে যেন ৰাস্তা পদূলি সেইবোৰ এইবোৰ কৰি কেনে গাঁওখন যেন উজ্জ্বল কৰি গঢ়ি তুলিব লাগে সেইবিলাক সেই এই ল'ৰা ছোৱালীবিলাকক শিক্ষা দিওঁ আৰু শিক্ষাগতৰ প্ৰতি আগবাঢ়ি গৈছে আৰু যাবও আমাৰ গাঁওখন বহুত আগতলৈ উন্নতি পথত হৈছে গাঁৱে গঞাই যেন সকলোফালে বিজনেছ কৰিছে কিছুমানে গাঁৱত সেই দোকান পোহাৰ দিছে আকৌ এইবোৰ নানান ধৰণৰ বিজনেছ কৰি মানে গাঁওখন উন্নত কৰিবলৈ বিচাৰিছে আৰু উন্নতলৈ গৈ আছে ভৱিষ্যতলৈও হ'ব আৰু বৰ্তমান এতিয়া হৈ আছে এইখিনি কৰ্তব্য কৰিবলগীয়া কাম যিখিনি কৰি আছে সদায় সেইখিনি কামেই কৰি আছে আমিও মাজে সময়ে দোকান দি বা ফিছাৰী খান্দি মাছ পুহিছোঁ এইবিলাক যেন গাঁওখনৰ উন্নতি হওক বেপাৰী আহিছে গায় আহি মাছ দিওঁ মাছ নিয়েহি দোকানো বহলাই আগতকৈ বহুত উন্নতি হ'ল বহলাই বহল হৈ গৈ আছে যি আৰু ভ অতীতৰ পৰা এক পইচা দুই পইচাৰ পৰা যিখিনি দোকান খুলি আমি কৰ্তব্য কাম কৰিলোঁ দোকান খুলিলোঁ আগতলৈ বহুত উন্নতি হ'ল গাঁওখনো উন্নতি হৈছে মোৰ ঘৰখনো উন্নতি আৰু মই সেইবিলাক কৰি কেনে যেন আৰু যিবিলাকে কৰিবলগীয়া কাম কৰি আছে মই মোৰ জীৱনত যিখিনি কৰি আছোঁ সেইখিনি উৎসাহ দি সিহঁতকো মই এই কৰিবা তোমালোকে এনেকৈ উন্নতিৰ পথলৈ যাবা সেইখিনি কাম কৰিলেহে তোমালোকে এনেকুৱা হ'বা শিক্ষাগত প্ৰতিও আগবাঢ়িবা কওঁ ল'ৰা ছোৱালীবিলাকক কওঁ সকলোৱে আমি বহি শুনি সেইখিনি কথা পাতি কথা পাতি পাতি উৎসাহ দি সিহঁত বহুত উন্নতিলৈ গৈছে আৰু পঢ়া শুনাৰ প্ৰতিও আগবাঢ়িছে চাকৰি বাকৰিতেও গৈছে ল'ৰা ছোৱালীবিলাক উন্নতি দেখিছোঁ গাঁওখনো উন্নত হৈছে দোকান পোহাৰখনে বহল বহল হৈ গৈছে আমিও বহল কৰিছোঁ আৰু সকলো ফালে উন্নত হৈ গৈ আছে আৰু এইখিনি আমি কৰি ভাল পাইছোঁ কৰি থাকিম বৰ্তমান কৰি আছোঁ এতিয়া ভ ভৱিষ্যতলৈ কৰিব আৰু অতীততো হৈ গ'ল আৰু অতীতত হোৱাবোৰো যিখিনি অতীতত হৈ আছিলে এতিয়া ভৱিষ্যতলৈও সেইখিনি কাম কৰিব আৰু বৰ্তমান কৰি আছোঁ আমি এতিয়া আৰু গাঁওখন বহুত আগতলৈ উন্নতিৰ পথত গৈছে সবৰ ফালে উন্নতি হৈছে শিক্ষাগতৰ প্ৰতিও ল'ৰা ছোৱালী উন্নতলৈ গৈছে চাকৰি বাকৰিও ল ল'লে আৰু এতিয়া বৰ্তমান ল'ৰা ছোৱালী বৰ্তমান পঢ়ি আছে আৰু হৈ আছে আও দোকান পোহাৰো ভালদৰে চলিছে আৰু বহলাই হৈছে বেহাৰ বাণিজ্য চাকৰিয়ে বাকৰিয়ে সকলোফালে উন্নতিৰ পথত গৈছে আমি গাঁওখনত উন্নতিৰ পথ দেখি উজ্জ্বল হৈ গৈছে উন্নতিৰ পথ দেখি আমি বহুত সুখী হৈছোঁ আৰু হৈ আছোঁ বৰ্তমান হ'বও সেইখিনিৰ কাৰণে আমি আজি এই গাঁওখনৰ কাৰণেই দেশৰ কাৰণে এই উন্নতি কৰিবলৈ আমি আগবাঢ়ি আছোঁ আৰু আগবাঢ়িছোঁ বাঢ়িমো এইখিনি কৰি ভাল লাগিছে আমি ভাল পাইছোঁ গাঁওখন উন্নত দেখিলেই সকলো ঘৰটো উন্নত দেখিলেই গাঁওখন উন্নত দেখিলেই আমাৰ উজ্জ্বল দেখিলেই আমাৰ মন আনন্দ হয় আমি ভাল পাওঁ এইখিনি কাম কৰিবলগীয়া সদায় কৰ্তব্য কৰি আছোঁ কৰিও আছে আৰু কৰিও থাকিম আৰু কৰিম বুলি আমি একদম সামৰ্থ হৈ ডাঠিকে ধৰিছোঁ আমি কৰিমেই যিখিনি গাঁৱৰ গাঁওখন উন্নতি হ'ব ভৱিষ্যত সকলোফালে উন্নতি পথলৈ যাব দেশ দুুনীয়াত চলিছে যেন দু দুখত নপৰক সুখ হওক সেইটোৱে ভাবি থাকোঁ আমি সদায় কাম কৰি কৰি ভাল লাগে আৰু মনতে সেইবোৰে ভাবি ভাবি কৰি আছোঁ কৰি থাকিম সেইখিনি কৰিবলৈ আমি সামৰ্থ হৈছোঁ আৰু সকলোৱে কৰি আছে উন্নতি পথ দেখি আমাৰ বহুত আনন্দ মই কৰি ভাল লাগিছে আৰু কৰিমেই আৰু ভৱিষ্যতলৈ আশা কৰোঁ কৰিব পাৰিব আমাৰ পিছৰ যিখিনি সৰু সৰু ল'ৰা ছোৱালী উন্নতি পঢ়ি শুনা কৰি আছে পঢ়া শুনাৰ প্ৰতি মন প্ৰাণ জাগত হৈ যেন সকলোফালে যেন তেওঁলোকে আগবাঢ়ি যায় শিক্ষাগতৰ প্ৰতিয়ে নহয় আৰু আন আন বিজনেছ কৰিও সকলো ফালে যাব সেইখিনি ভাবি ভাবি আমি সদায় সিহঁতক মানে উৎসাহ এটা দি আগুৱাই যাবলৈ ভাবি আছোঁ সেইখিনি কাম কৰিলে আমাৰ ভাল হ'ব তোমালোকেও আমি কৰি যিবোৰ কাম কৰি ঘৰখন চলাইছোঁ আৰু গাঁওখন উন্নত পথলৈ গৈছে আৰু তোমালোকেও এইবোৰ কাম কৰিবা সেইবুলি আমি ল'ৰা ছোৱালীবোৰক উৎসাহ দিছোঁ আৰু সিহঁতেও কৰি আছে আৰু কৰি থাকিবও ল'ৰা ছোৱালীবিলাক বহুত পঢ়া শুনাৰ প্ৰতি মন প্ৰাণ জাগত হৈ শিক্ষাগতৰ প্ৰতি আগবাঢ়ি গৈছে সেইখিনি আমি বহুত ভাল পাইছোঁ আমি দেখি শুনিও ভাল পাইছোঁ আৰু বহুত আনন্দ মই কৰি গঢ়ি তুলিছে গাঁওখন আৰু বাহিৰাতো দেখিছোঁ বাহিৰাতো ওচৰ ওচৰ চুবুৰীয়াবোৰো ভালকৈ চলি আছে আৰু সিহঁতেও এইবোৰ আগ্ৰহ আমি এইবিলাক আলোচনা কৰি থাকোঁ সদায় গাঁওখনৰ উন্নত পথলৈ যাবলৈ কৰি ভাল লাগিছে আৰু কৰিও থাকিম সেইখিনি কাম কৰি কৰি আৰু আমি জীৱিকা উপাৰ্জন কৰি আছোঁ চলি আছোঁ আমাৰ মানে অ একো অভাৱ পৰিবলৈ হোৱা নাই আমি সকলো ফালে অভাৱত থকা নাই আমি টকাই পইচাই ভালকৈ চলিছোঁ আৰু গাঁওখনো চলিছে সদায় উন্নতি পথলৈ গৈয়ে আছে সেইখিনি ভাল লাগিছে আমি ভাল পামেই আৰু ভাল লাগিছে ভাল পাবলৈ আমি বহুত আনন্দময় লাগি আছে মন প্ৰাণবোৰ এইবিলাক কৰি কৰি আমি আৰু জীৱনত এই আমি ভৱিষ্যত জীৱন ভাবিছোঁ বৰ্তমান কৰি আছোঁ আৰু কৰি থাকিম বুলি আমি সদায় আশা কৰি মানে এই এইবোৰকে মনত ধাৰণা হৈ আছে আমাৰ এইবিলাক কৰিবলৈ ভাল পাওঁ দেই আমি বৰ ভাল লাগিছে এইবিলাক কাম কৰি গাঁওখন উন্নত দেখি কেনে এইখিনি ভাল কৰিবলগীয়া কাম কৰি আছোঁ আৰু ভৱিষ্যতলৈ যেন আমি কৰি থাকিব লাগিব আৰু কৰি থাকিম বুলি মনটো ভাল লাগি আছে আমাৰ সেইখিনি আৰু গোটেই গাঁৱে এই সেইবোৰে আলোচনা গোটেইখিনি গোট খাই আমি গাঁওখন কেনেকৈ গঢ়ি তোলো সকলোফালে উন্নতি পথলৈ যায় ধৰ্মৰ প্ৰতিও আগবাঢ়িছে সকলোফালে নামঘৰ ওচৰত আছে আমাৰ গাঁওখন এইফালে সবফালে ধৰ্মৰ প্ৰতিও মন প্ৰাণ জাগ্ৰত হৈ আছে ধাৰ্মিক কৰি আছে ধৰ্ম বুঢ়া বুঢ়ী মানুহবিলাকেও ধৰ্ম কৰি আছে গাঁৱৰ গঞাই চাকৰি কৰাই চাকৰি কৰিছে পঢ়া শুনা প্ৰতি পঢ়া শুনা ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে বিজনেছ কৰাই বিজনেছ কৰিছে চাকৰি বাকৰিয়ে সকলো ফালে গাঁওখনত উন্নত পথলৈ গৈছে আৰু উন্নতি উন্নত পথলৈ যাবলৈ আমি সদায় আশা কৰি আছোঁ ভগৱানক খাটি আছোঁ আমি সদায় ভাল হ'ব সেইটোৱে ভাবি ভাবি গাঁওখন উন্নতি হৈ আছে আৰু সেইখিনি আৰু কৰিবলগীয়া কাম কৰি আছোঁ গাঁওখনত আৰু কৰিবলগীয়া নাই সেইখিনি কামেই কৰি জীৱনটো সেইয়া কৰি আছোঁ আৰু আৰু কৰি কৰিমেই আৰু কৰিম